আমাৰ অঞ্চলটোৰ পৰম্পৰাগত খেলবোৰৰ ভিতৰত ক্ৰিকেট ফুটবল কাবাডী বেডমিণ্টন এই চাৰিটা খেলতে বেছি গুৰুত্ব দিয়া হয় মই মানে কাবাডী খেলত বেছি এই পাৰ্টিচিপেট নকৰোঁ মানে এইটো মানে দুখ মানে ক'ৰবাত আঘাত পোৱাৰ মানে সম্ভাৱনা বেছি থাকে কাৰণে সেইটো মানে খেলোঁতে অলপ বেয়া পাওঁ মানে কিন্তু এনেই চাই থাকোঁ ভাল পাওঁ চাই কিনে আৰু ক্ৰিকেট ফুটবল মানে বেছিকৈ পাৰ্টিচিপেট কৰোঁ ধৰক আমাৰ অঞ্চলটোত প্ৰিমিয়াৰ লিগ হয় ক্ৰিকেটৰ তাৰপাছত ফুটবলৰ ছুপাৰ লিগ হয় সেই প্ৰিমিয়াৰ লিগতো ভাগ লওঁ ক্ৰিকেটৰ মানে ভাগ লৈ কেনে ফাষ্টত নামটো পঠাব লাগে তাৰপিছত সেইটো আই পি এলৰ নিচিনাই কিনে কিনা বেচা হয় পিলেয়াৰ তাৰপিছত ফুটবলতো তেনেকুৱা হয় তাৰপিছত বিডমেণ্টন বেডমিণ্টন বিশেষকৈ ৰাতিটোত পাৰ্টিচিপেট কৰোঁ মানে ৰাতিটোতে বেছিভাগেই খেলটো পতা হয় মানে ৰাতিটোত বেছি খেলোঁ সেইটো মানে টু পিলেয়াৰ টু পিলেয়াৰ থাকে আৰু সেইটোত পাৰ্টিচিপেট কৰোঁ কিন্তু কাবাডী খেলটোত পাৰ্টিচিপেট নকৰোঁ মানে এদিন কৰিছিলোঁ দুখ পাইছিলোঁ আৰু পাৰ্টিচিপেট কৰা বাদ দিছোঁ কাবাডী খেলটো বাকী ক্ৰিকেট খেল আমাৰ গাঁৱৰ ওচৰতে মানে ঘৰৰ ওচৰতে খেলি থাকে দুট কেইদিন আগতো টুৰ্ণামেণ্ট পাতি গেল আণ্ডাৰ নাইণ্টিনৰ টুৰ্ণামেণ্ট সেইটো সেইটোত পাৰ্টিচিপেট কৰিব কৈছিল কিন্তু মই নগ'লোঁ মানে মোৰ বয়সটো বেছি আছিল সেইকাৰণে পাৰ্টিচিপেট কৰা নাই বাকী এনেই যিবোৰ খেলি থাকে আৰু ফুটবল হওক ক্ৰিকেট তাৰপিছত বেডমিণ্টন কেৰম লুডু এইগিলা খেল খেলি থাকোঁ আৰু আমা আমাৰ ঘৰৰ ওচৰতে যদিকে টুৰ্ণামেণ্ট হয় আৰু সেইগিলা খেল খেলি থাকোঁ ইয়াৰ উপৰি সাঁতোৰ সাঁতোৰটো আমি এনেও জানো পাৰোঁ সাঁতোৰ প্ৰতিযোগিতা এনেই নহয় কিন্তু এনেই বন্ধুহঁতৰ লগত সাঁতোৰ প্ৰতিযোগিতা দিওঁ আৰু